তাৰ বোৱা কটাও কৰোঁ বেছিভাগ নকৰোঁ অলপ চলপ কৰোঁ আৰু বোৱা কটা হিচাপে বোৱা বুলি ক'বলৈ কি হ'ব তেনে মেখেলা চাদৰ গামোচা এইবোৰ বিছনা চাদৰ আজিকালিতো বোৱা নহয় বাৰু বিশেষ বোৱা বিশেষ হেৰি বিচনা চাদৰ এইবিলাক

আমিও ঘৰতো পিন্ধো ঘৰত ব্যৱহাৰ কৰোঁ ঘৰতো সদায় বোৱা চাদৰেই পিন্ধো এতিয়া মানুহে কোনোবাই বিচাৰিলেও কেতিয়াবা দুই এখন দিয়া হয় আৰু আ ইমান ঘনাই এতিয়া লগোৱাও নহয় এইবিলাক সেই লাহে ধীৰে আৰু প্ৰশিক্ষণ লৈও থকা হৈছে আজিকালি আধুনিক কেতিয়া মইনা তাঁতশাল ওলাইছে মইনা তাঁতশালতো এতিয়া বহুত তেনেকৈ স্বাৱলম্বী হ'ব পাৰিছে মানুহে ইয়াৰ অৱশ্যে দামো বহুত বেছি মইনা তাঁতশালৰ তথাপিতো বাৰু আজিকালি বিশেষকৈ বোৱা কটাৰ ডিমাণ্ডটো চাই মানে এইবিলাক হেৰি ও এ তাঁতশালৰ বহুখিনি মানুহ উপকৃত হৈছে এইভাগে আমিও তেনেকৈ ভাবিছোঁ আৰু মইনা তাঁতশালত এখন হেৰি কৰিম বুলি আ তেনেকৈ তাৰপিছত এতিয়া চিলাই চিলাইও ও কৰিছিলোঁ বহুতেই চিলাই এইবোৰ গুজৰাটী চিলাই তাৰপিছত এনেকৈ কৰি নিজৰ চুইডাৰ চিলি হেৰি কৰি লৈছিলোঁ বনাই লৈছিলোঁ তাৰপিছত মেখেলা চাদৰ ও চিলাই কৰি

এই সময়ে সময়ে এইবিলাক সলনি হৈ থাকে এতিয়া তথাপিতো আৰু এইবিলাক কেতিয়াও হেৰি হৈ নাযায়

বোৱা কটা বুলি বোৱা ওম বোৱা কাপোৰটো এনেকৈ গামোচা লগোৱা হয় গামোচাত ফুল বাচি এখন গামোচাত প্ৰায় দুশ টকাকৈ লোৱা হয় মেখেলা চাদৰ আৰু মেখেলা চাদৰো এনেকৈ ধৰক ফুল কৰা মেখেলা চাদৰ উকা মেখেলা চাদৰ এনেকৈ মেখেলা চাদৰ এনেকৈ মানে বৈ মেলি মানুহক মানুহক বিকা বিকাটো হয় বাৰু হ'লেও নিজে ব্যৱহাৰ কৰিবলৈ ও ঘৰত সদায় পিন্ধিবলৈ আমি যিহেতু গাঁৱলীয়া মানুহ বোৱা কটা সেইবোৰ পিন্ধিয়ে আমি থাকিব লাগে গাঁৱত আমাৰ জীৱনশৈলীটোৱে তেনেকুৱা মেখেলা চাদৰ পিন্ধি থাকিব লাগে এনে কাৰোবাক উপহাৰ হিচাপে কাৰোবাক দিবলৈও ভাল লাগে ঘৰলৈ কোনোবা আলহী আহিলে বা কোনোবা আহিলে এ তেতিয়া তেনেকৈও আমি উপহাৰ হিচাপে দিব পাৰোঁ তাৰপিছত আৰুনো কি উপহাৰ হিচাপে তেনেকৈও আমি দিব পাৰোঁ আৰু তাঁত ব'বলৈও এতিয়া সৰুতেতো ঘৰতে শিকি অহা মায়েতো মায়ে মায়ে প্ৰথম গুৰু আৰু তাঁতশালৰ তাৰ মা হেৰিতে শিকিছিলোঁ মা তেতিয়া বহুত মাৰো খাইছিলোঁ ধৰক তাঁতখনকে শিকি ব'ব নোৱাৰ' বুলি সেইধৰণে আজি শিকিলোঁ তেতিয়া তেনেধৰণে শিকিলোঁ কাৰণে আজি নিজেও হেৰি নিজেও পিন্ধিবলৈ পাৰিছোঁ আৰু দুই এটকা আমি লাভ হেৰি উপাৰ্জনৰ এটা হেৰিও পথো ওলাইছে তেও যে বোৱা আ গামো এখন গামোচা ব'ব ব'বলৈ যিহেতু নেকি যিমান কষ্ট হয় তাক চাই আমি গাঁৱত আমি যিটো তাৰ মূল্য পাব লাগে তেনেধৰণে আমি মূল্যটো নাপাওঁ তথাপিতো বাৰু আ আমাৰ এটা এটা কিবা এটা উপাৰ্জন হয় আৰু কিন্তু এই তেনেধৰণেই আমি এইটো বোৱা কটা তাৰপিছত এইবিলাক কাপোৰ চিলাই কৰি কৰি আমি লাভৱান হৈছোঁ

এনেকৈ ধৰক চাদৰৰ পতি লগোৱা এনেকুৱাবিলাক কাম কৰা হয় পৰ্দা চৰ্দা চিলোৱা হয় মেচিনত তাকে এনে মেচিনত এনেকৈ কৰি চিলাই মেলি আৰু তেনেকৈ ইমান আজিলৈকে ইমান এটা মানে বৰ বিশেষ ব্যৱসায় হিচাপে ভিত্তিত ল'ব পৰা নাই ঘৰতে কামো বহুত থাকেতো এনেকৈ এতিয়া তাতে আৰু হেৰি কি কৰোঁ আৰু চিলাই এনে হাত গামো গামোচা তাৰপিছত মেখেলা চাদৰ তাৰপিছত এনেকৈ ঊলৰ ধৰক কাপোৰ কানি ঊলৰ ঊল সূতা ঊলৰ এতিয়া শ্ব'ল ব'ব পৰা বৰা যায় এতিয়া ঠাণ্ডা দিন আহিছে ঊলৰ শ্বল ল'ব পৰা যায় তাৰপিছত আকৌ তেনেকৈ ঊলৰ এতিয়া গাঁঠি চুৱেটাৰো হেৰি কৰিব পৰা যায় ঊলৰ সেই সেইভাগেও মাফলা চুৱেটাৰ আদি কৰি এনেধৰণে কিবা

তাৰ এতিয়া অভিজ্ঞতা বুলি অভিজ্ঞতানো কি এইবোৰেই অভিজ্ঞতা আৰু আমাৰ সাধাৰণ এটা হেৰি এইবোৰ এনেকে কৰি মেলি আমাৰ যিখিনি মানে এইবোৰ এই বি বিকা আমি উপাৰ্জন কৰাটো পিছৰ কথা আমি এতিয়া নিজেই ব্যৱহাৰ কৰিবলৈকে হয় সেই তেনেকৈ কৰি তাৰমানে আমাৰ এনেকেই যি হেৰি আমি উপকৃত হৈছোঁ আৰু ঘৰতে ব্যৱহাৰ কৰিবলৈ হয় নিজেই নিজেই ব্যৱহাৰ কৰিছোঁ

কথা আৰু গাঁৱত এইবিলাক বহুত সুবিধা নাপায়ো পায়ো আমি তেনেকৈ এখন ডাঙৰ বজাৰ ল'ব পৰা নাই এনেকৈ এই এতিয়া বজাৰখন আমি এতিয়া আচলতে আমি জাহিৰ কৰিবই জনা নাই এতিয়া

তাৰপিছত আমি এতিয়া বোৱা ঘৰতে সৰুতে তেতিয়াই মাহঁতে যি শিকাইছিলে তেতিয়াতো ভালকৈ নিশিকিলোঁ নিশিকিছিলোঁ ইমান ভাবি পোৱা নাছিলোঁ এতিয়া আৰু পইচা দি দি শিকিব লগা হয় পইচা দি শিকি মেলি এনেকৈ আৰু কাৰো শিকি মেলি যি অকণমান শিকি তাকে নিজে লাভৱান হৈছোঁ লাভৱান হৈ তাৰপৰা আৰু এতিয়া ডিম্পু নিজে এনেকৈ লাভৱান হৈছোঁ এতিয়া কাৰোবাক উপহাৰ দিবলৈ পালে ভালেই লাগে নিজে হাতে কৰা কিবা এটা ধৰক ঠাণ্ডা দিনত চুৱেটাৰ এটাকে গুঠিলোঁ মাফলাৰ এখনকে গুঠিলোঁ এনেকৈ কৰি কা কাৰোবাক দিবলৈ ভাল লাগে কৰি মানুহক উপহাৰ হিচাপে হাতে বোৱা নিজে নিজে নিজৰ হাতেৰে গঢ়ি তোলা কিবা এটা এপদ বস্তু কাৰোবাক উপহাৰ হিচাপে দিবলৈ পালে মনটো ভাল লাগে কেতিয়াবা কেতিয়াবা দিয়াও হয় তেনেকৈ ধৰক তেনেকৈ লোকৰ পৰা পালেও আমাৰ ভাল লাগে কোনোবাই হাতে কৰা নিজৰ হাতৰ নিজৰ হাতৰ পৰশত গঢ়ি উঠা এটা বস্তু দিবলৈ পালে কিমান আন্তৰিকতাৰে বস্তুটো আমিও লোৱা হয় বা আমিও যদি কাৰোবাক দিওঁ তেখেতলোকেও আমাক ধুনীয়াকৈ তেখেতসকলে আন্তৰিকতাৰে গ্ৰহণ কৰে সেইকাৰণে এইবিলাক আমাৰ মানে মাইকী মানুহৰ মাইকী মানুহৰ হেৰি ভালেই সঁচাকৈ আমাৰ আমি গৌৰাৱান্বিত হয় এতিয়া যে ঊলৰ ঊলে গোঁঠা বুলি ক'বলৈ গ'লে এতিয়া আমি শৰাই ঢকা গুঠিব পাৰোঁ এতিয়া পৰ্দাৰ এনেকৈ গুঠিব পাৰোঁ ঊলৰ কুৰ্চা দি শ শলা হেৰি কৰি এনেকৈ সেনেকৈ আজি শৰাই ঢকা গুঠিও আমি বহুতখিনি এনেকৈ বজাৰত মেলি দিলে আমাৰ লাভৱান হয় আজিকালি টেবুলত সজোৱা নানা ধৰণৰ আ এতিয়া এতিয়া ধৰক চৰাই ৰাজহাঁহ এনেকুৱাবিলাক আজিকালি টেবুলত পৰা নানা ধৰণৰ ফুল কোৰ্চা দি কৰা হয় সেইবিলাক সজোৱা হয় সজোৱা বস্তু

গাঠি এইবিলাক সজোৱাবলৈ ধৰা আ প্ৰয়োজন হয় ঘৰে ঘৰে আজিকালি দেখোঁ সেইবোৰ ঊলৰ শৰাই ঢকাৰ শৰাইখনৰ উপৰিও টেবুলতো ডাঙৰ ডাঙৰকৈ পাৰি পিনে সজাই মেলি থোৱা হয় গতিকেলৈ এইবিলাক ঊলৰ বহুতখিনি এনেকৈ আমি মাইকী মানুহৰ এইবিলাক আমি ঊলৰ কৰোঁ ক'লে আমি ধেই বহুতেই আমাৰ আছে কৰিবলে এইবিলাক মোজা ধৰক হাতৰ মোজা ভৰিত পিন্ধা মোজা ঠাণ্ডা দিন আহিছে সেইবিলাকো আমি ক'ব পাৰোঁ তেনেধৰণে আৰু বহুতো